চহৰৰ তুলনাত গাঁৱৰ খাদ্য বহুত উন্নতমানৰ কাৰণ কিয় চহৰত বহুত কেমিকেল ইউজ কৰা থাকে খাদ্যবিলাকত বহুত বেছি ইউৰিয়া দিয়া থাকে বা কিবা কিবি কীটনাশক দ্ৰব্য দিয়া থাকে কিন্তু তাৰ তুলনাত চ গাঁও অঞ্চলবিলাকত গোবৰ গৰুৰ গোবৰ ব্যৱহাৰ কৰি শাক পাচলি খেতি সেনেকুৱাবিলাক কৰা হয় সেইকাৰণে গাঁৱৰ গাঁৱৰ খাদ্যবিলাক মানে সুস্থ বুলি ভাবোঁ আমি আৰু তাৰ আৰু সু স্বাস্থ্য বুলি ক'বলে হ'লে চহৰত যিমান প্ৰদূষণ হয় মানে গো গা বা এনেকৈ ফেক্টৰী চেক্টৰী পৰা যিমান যিমান ধোঁৱা চোৱা ওলায় সেইবিলাক গাঁও অঞ্চলত নাথাকে তেনেকুৱাবিলাক আৰু চহৰত যিমান যান বাহন চলে আৰু তাৰ তুলনাত গাঁও অঞ্চলত ইমান গাই গৰু ইমান গাড়ী যান বাহনৰ কিবা প্ৰভাৱ নপৰে তাত সেইকাৰণে গাঁৱৰ অঞ্চলত বেছি ভাল বুলি ভাবোঁ আৰু